অঁ হেল্ল' অঁ কোৱাচোন হয় হয় মোৰ চাহ বাগান আছে অঁ আছে আছে আপোনাক কিমানমান লাগিছিলে বাৰু অঁ কেজি বাইদেউ দুশ তিনিশ এনেকৈয়ে চলি আছে আৰু

অঁ বাইদেউ আপুনি এই আহিবচোন অলপ এই ফাইভ পাৰ্চেন্টমানকৈ আপোনাক যদি সৰহকৈ লয় কমাই দিম আৰু অঁ অঁ অঁ ঠিক আছে হ'ব আপুনি আহিবচোন হ'ব বাৰু ঠিক আছে